মোক পঢ়া শুনা কথা সুধি লাভ নাই এতিয়া বাকী বাকী ল'ৰা ছোৱালীবোৰে এতিয়া পঢ়া শুনা আছে স্কুল ওচৰতে আছে আমাৰ দিনত আকৌ স্কুল নাই এই হ'লে আছে যেনিবা নোহোৱাও নহয় এতিয়া আকৌ ধেৰ এতিয়া পঢ়া শুনা শিক্ষিত ল'ৰা ছোৱালী আছে গোটেই স্কুলে স্কুল আৰু আমাৰ ল'ৰা ছোৱালীবোৰ ইমান পঢ়া শুনা নহ'ল আৰু যেনিবা স্কুললৈ পঠিয়ালে কয় কি বোলে মই স্কুললৈ গৈছিলোঁ ক'ৰবাৰ লগৰ ল'ৰা লগত খেলি পানি গুচি আহে তাৰমানে দুঘণ্টা তিনি ঘণ্টামান থাকে নেকি স্কুলত আৰু তাৰপৰা মই ক'লো মই কওঁ যেনিবা তই ক'ত আছিলি ইমান দেৰিলৈকে তাই কয় বোলে মই বোলে স্কুলৰ পৰা আহিছোঁ তাৰপৰা লগৰ ল'ৰাই কয় বোলে নহয় স্কুলৰ পৰা সি গুচিহে গ'ল তাৰ আকৌ সেইদৰে কয় এতিয়া মই স্কুলৰ ইমানখিনি হেৰিবোৰ নাজানোঁ তথাপিতো আৰু মই ল'ৰা ছোৱালীক পঠিয়াওঁ স্কুলতে দুই এটা যেনিবা কিবা এটা জানেই আৰু নজনা নহয় মই এতিয়া ইমান পঢ়া শুনা নাই আখৰ তাৰমানে নেদেখিলোঁয়ে আগৰ ল'ৰা ছোৱালীবোৰে তাৰমানে মনতে যি পঢ়ি থাকে আগৰ ল'ৰা ছোৱালীবোৰৰ তাৰমানে আগতে পঢ়া ল'ৰা ছোৱালীবোৰ এনেকুৱা এটা এটা পঢ়িলে তাৰমানে এশ্ৰেণী দুশ্ৰেণী পঢ়িলেও মনতে বহুত ৰখাই থৈ দিয়ে বহুত জানে আমি এতিয়া আকৌ সেইকণো পঢ়িব নোৱাৰিলোঁ নহয় সেই শ্ৰেণীও